আমি ঘৰত সৰুৰেপৰা প্ৰাৰ্থনা কৰিব শিকিছোঁ আৰু আমাৰ মা দেউতাই সৰুৰেপৰা প্ৰাৰ্থনা কৰিবলৈ শিকাইছে আৰু তাৰপিছত আমাৰ মা দেউতাই স্কুলত দিয়াৰ পিছত স্কুলৰ ছাৰ বাইদেৱে প্ৰাৰ্থনা কৰিবলৈ শিকাইছে তাৰপিছত অকণমান গাঁৱৰ নামঘৰ মন্দিৰ এইবিলাকৰ যি ভগৱানৰ নামকীৰ্তন হয় সেইবিলাক আমি দেখি দেখি প্ৰাৰ্থনা গাবলৈ শিকিছোঁ আৰু ৰাইজৰ লগত কৰিবলৈ শিকিছোঁ তাৰ পৰিপ্ৰেক্ষিতত আমি সেইদৰে প্ৰাৰ্থনা গাইছোঁ শিকিছোঁ তাৰ লগতে আমি প্ৰাৰ্থনা নামঘৰত বা মন্দিৰত গোৱাৰ দৰে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই নাই আমাৰ পৰম গুৰু এই শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনাই সৃষ্টি কৰি থৈ যোৱা এই প্ৰাৰ্থনাতেই আমাৰ গাই ভাল লাগে শুনিও ভাল লাগে আৰু ৰাইজৰ লগত সেৱা কৰি ভাল লাগে

ৰাইজৰ লগত সেৱা কৰি অতিকৈ আনন্দিত আৰু মন্দিৰ স্কুল বা ঘৰত প্ৰাৰ্থনা কৰি আমি অতিকৈ সুখী

প্ৰাৰ্থনা কৰি বহুত ভাল পাওঁ আমি ৰাইজৰ লগত প্ৰাৰ্থনা কৰিয়ে থাকোঁ আৰু ৰাইজে যি প্ৰাৰ্থনা গায় তাক কৰি ভাল পাওঁ আৰু ঘৰত অকলে কৰোঁ মা দেউতাই শিকাইছে স্কুলৰ ছাৰ বাইদেৱে শিকাইছে গাঁৱৰ ৰাইজেও শিকাইছে আমি স্কুল মন্দিৰ ঘৰত এই নাম প্ৰসং যেতিয়া হয় তেতিয়াই আমি প্ৰাৰ্থনা কৰিব শিকিছোঁ স্কুলত যেতিয়া থাকোঁ ছাৰ বাইদেউসকলে নজনাখিনি শিকাই দি আমাৰ প্ৰাৰ্থনা কৰিবলৈ শিকাই দিছে আৰু মন্দিৰত গ'লে মন্দিৰত যেতিয়া যাওঁ তেতিয়া এই প্ৰাৰ্থনাকে গাওঁ ৰাইজৰ লগত বহোঁ ৰাইজৰ লগত বহিও অকলে নহয় ৰাইজৰ লগত প্ৰাৰ্থনা কৰোঁ অকলেও গাওঁ তাৰ পিছত ৰাইজৰ ৰাইজৰ যি ভাওনা

কীৰ্তন ঘোষা ভাগৱত ব্যাখ্যা অনুষ্ঠানত আমি যেতিয়া যাওঁ তেতিয়া ৰাইজৰ লগত একেলগে যেতিয়া ৰাইজে যেতিয়া সেই সামৰণি অনুষ্ঠানত যেতিয়া প্ৰাৰ্থনা গায় তেতিয়া আমি ৰাইজৰ লগত একেলগে একেলগে তেতিয়া আমি প্ৰাৰ্থনা কৰোঁ এক ভাবিব নোৱাৰা অনুভূতি যি প্ৰাৰ্থনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰচিত কৰি থৈ গ'ল এই পৃথিৱীত যি ভগৱানৰ অৱতাৰ শংকৰদেৱ গুৰুজনাই আমাক দি থৈ গ'ল সেয়া আমি শিৰগত কৰি প্ৰাৰ্থনা গাবলৈ শিকিছোঁ আৰু শিকিম নজনাখিনি আৰু শিকিম কিন্তু ৰাইজৰ যি উদ্বিগ্নতা ৰাইজৰ যি উচৰ্গা আমাক শিকাবলৈ যি প্ৰেৰণা দিছে সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰজনাই গুৰুজনাই কৰি থৈ গৈছে আমাক দিবলৈ আমি তাৰ প্ৰতি লক্ষ্য ৰাখি আমি উঠি অহা নতুন প্ৰজন্মই বা যিসকল বৃদ্ধ বা মোৰ মাতৃতুল্য পিতৃতুল্য যি সকল গুৰু আছে সেইসকলে আমাক শিকাবলৈ উৎসুক কৰে আমি নথৈ আনন্দিত যে ৰাইজে আমাক শিকাবলৈ শিকাবলৈ আমাক উদ্বিগ্নতা দিছে সেই প্ৰতি আমি শিকিছোঁ ৰাইজৰ লগত আৰু শিকিম আৰু ভৱিষ্যতৰ দিনত আমি আৰু শিকিম বুলি ভাবি তেওঁৰ লগত যি মহাপুৰুষ শ্ৰীমন্ত শংকৰজনে গুৰুজনাই আমাক যিসকল যি অৱদান দি থৈ গৈছে তেওঁক আমি নথৈ আনন্দিত তেওঁক আমি কৌটি কৌটি বাৰ প্ৰণাম কৰিছোঁ যাতে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই দি থৈ যোৱা অৱদান আৰু ওলাওক তাৰ প্ৰতি লক্ষ্য ৰাখি আমি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনালৈ আমি শতকোটি প্ৰণাম জনাইছোঁ কৃষ্ণ